প্ৰথমবাৰ সাঁতোৰলৈ যোৱা সাঁতুৰিবলৈ আমি বহুতো সাৱধানতা অৱলম্বন কৰিব লাগে সাঁতুৰিবলৈ হ'লে নদী বা সৰু খাল বা ফিচাৰীত সাঁতুৰিবলৈ শিকিব লাগে সাঁতুৰিবলৈ কম পানী হ'ব লাগে বেছি পানীত বিপদ হোৱাৰ আশংকা থাকে সাঁতুৰিবলৈ শিকিবলৈ হ'লে আমি এই গাড়ীৰ চকা বা কলগছ বা কলগছ কাটি ভোৰ বনাই লৈ আমি সাঁতুৰিবলৈ শিকিব পাৰোঁ সাঁতোৰোঁতে লগত এজন সাঁতুৰিব জনা মানুহ লগত ল'ব লাগে তেতিয়া আমাৰ কিবা বিপদ আপদ হ'লে পতককৈ তেওঁক সহায় কৰিব পাৰে আৰু প্ৰথম আমি সাঁতুৰিবলৈ শিকোঁতে বহুতো বাৰ তল যাবও লাগে বা পানী খাওঁ পানী খাই তল ওপৰ হ'ব লাগে সাঁতুৰিবলৈ আমি সাঁতোৰাৰ কাৰণে আমাৰ বহুতো বেমাৰ আজাৰ সাঁতোৰৰপৰা ভাল হয় যেনে গাঁঠিৰ বিষ ভৰিৰ বিষ আঁঠু বিষ কঁকালৰ বিষ এনেকুৱাবোৰ আমি বিষৰপৰা পৰিত্ৰাণ পাব পাৰোঁ সাঁতুৰি মোৰ আগৰ আঁঠুৰ বিষ যি আছিলে এইবোৰ সকলো এতিয়া ভালপোৱা হৈছে আমি প্ৰত্যেকদিনাই ৰাতিপুৱা বা আবেলি আমি আধা ঘণ্টা পঞ্চল্লিছ মিনিটকৈ সদায় সাঁতোৰৰ ব্যায়াম কৰিব লাগে সেই ব্যায়াম কৰিলে বহুত বেমাৰ আজাৰৰপৰা ভাল পোৱা হয় সাঁতোৰটো এটা বহুত ভাল ভাল ব্যায়াম সাঁতুৰিলে ৰক্ত সঞ্চালন হয় এই সাঁতোৰ শিকোঁতে বহুতখিনি সাৱধান হ'ব লাগিব যেনে আমি পানীত তললৈ নাযাওঁ সেইকাৰণে আমি খিয়াল ৰাখিব লাগিব